অঁ অঁ মাহী এই বানপানী ৰিলিফ দিছে নি সেইফালে আমাৰ এইফালে দিছে যেনেকৈ দিব লাগে তেনেকৈ দিয়া নাই বানপানী যেতিয়া অঁ এতিয়া ঘৰে ঘৰেতো আৰু কাৰ কিমান সুবিধা কি হৈ আছে সেইটো অকণমান গাওঁবুঢ়া হ'লেও বা এনেকৈ চৰকাৰ মানুহ হ'লেও অকণমান হেৰি কৰিব লাগে বেমাৰ আজাৰ হৈছে সেইখিনি দৰব পাতি ব্যৱস্থাও কৰিব লাগে তাৰপিছত খাদ্যটো ধৰা অকল চাউলকেইটা দিলেই নহ'ব দাইলো দিব লাগিব

অঁ আৰু পানীটো বিশেষকৈ বানপানীত বেছি বেয়া হয় গম পাইছানে নাই পানীটো সুবিধাৰ কাৰণে কোনটো প্ৰকাৰে হয় কিবা পিল পাই নহয় সেইবিলাকো চৰকাৰফালৰপৰা সেইটো মানে যোগাযোগটো যিখিনি মানুহ ৰিলেটেড আছে চৰকাৰ লগত জড়িত আছে হয় নহয় সেইখিনিয়ে অকণমান ভালকৈ চকু দিব লাগে সেই তেনেকুৱা ধৰণৰ পৰিলক্ষিত হোৱা নাই আমাৰটো চাইডত অঁ কিন্তু ৰিলিফ দিলে ধৰা প্ৰতিটো বস্তুৱেই দিব লাগে বোলে বিস্কুটো দিব লাগে সামান্য পৰিমাণে হয় নহয় চাউল দাইল চাহপাত এতিয়া মানুহে ধৰা বানপানীত ওলাই যাবই পৰা নাই ঘৰপৰা ঘৰ ভিতৰত পানী এতিয়া এইটো সময়ত অঁ পানী ধৰা এসপ্তাহমান হ'ল এতিয়া হেৰি পানীত তেতিয়া মানুহখিনি কলৈ যাব কি কৰিব চৰকাৰী চৰকাৰ লগত যিখিনি মানুহ জড়িত থাকে সেইখিনি অকণমান সহায় কৰিব লাগে মানুহৰ প্ৰতিটো বস্তু ধৰা দিব লাগে চাউল দাইল আটাও দিব লাগে পাৰিলে অঁ নিমখ চেনি তাৰপিছত বেমাৰ আজাৰ কাৰণে এইবিলাক তাকে পানী পানীটো বিশেষকৈ পানীটো পৰিষ্কাৰকৈ খাব পাৰিছে নাই সেইটোও চাব লাগে পানীৰ কাৰণেই ধৰা বেমাৰটো বেছি হয় গম পাইছা নাই পানীটোৰফলত পানীটো ভাল খালেটো আৰু বেমাৰ আজাৰ কম হ'ব সেইটো কাৰণে পৰিষ্কাৰ পানীটো খাবলৈ পাইছেনে নাই সেইটোত বেছি গুৰুত্ব দিব লাগিব তল গুচি গৈছে ধৰা বানপানী সময়ত এতিয়া মানুহে যিটো গেলা পানী আহিছে সেই সোপাকে খাব লাগিব তাক পৰিষ্কাৰ কৰি কেনেকৈ খাব লাগিব সেইটো ওপৰত যিখিনি চৰকাৰী মানুহ আছে এই সেইটো ওপৰত মানুহক জনাব লাগে সেই পানী খোৱা পানী ব্যৱস্থা কৰিছিলে এতিয়া তলেই গ'ল নহয় আৰু হেৰি পানীও নাহে তোমাৰ খোৱা পানী ব্যৱস্থা কৰিলে কি হ'ব আৰু লেতেৰা পানী এসোপা আহিছিলে এই খৰালি দিনত এতিয়া তাকো নহা হ'ল বাৰু ঠিক আছে তোমালোকৰফালে ৰিলিভ দিলে জনাবাচোন কি কি দিছে আমাৰ ইয়াত চব বস্তু দিয়া নাই মানে অকল চাউল দাইলকেইটাহে দিছে দেই ঠিক আছে হ'ব ধন্যবাদ